বিয়া বিয়াৰ আগতটো মই ৰন্ধা বহাৰ বিষয়ে ইমান জনা নাছিলোঁ যেতিয়া ফাৰ্ষ্ট টাইম বিয়া পাতি আহিছিলোঁ বিয়া পাতি অহাৰ পাছত মোৰ ৰন্ধা বঢ়াৰ ওপৰত একো আইডিয়াই নাছিল তেতিয়া মই এদিন পোলাও বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু পোলাওটো বনাওঁতে মই কেনেকুৱা কি বস্তু লাগে একোৱে জানা নাছিলোঁ বহুতখিনি জটিলতা আহি পৰিছিলে মই তেতিয়া মই মবাইলৰ ইউটিউবটো চাই পেলাই পোলাও বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু বনাবলৈ যাওঁতে আকৌ বহুতখিনি খাদ্য বস্তুৰ দৰকাৰ হৈছিলে যেনেকৈ কাজু খিচমিচ ফ্ৰেঞ্চবিন ম গ্ৰীণ মটৰ আৰু বাচমতী ৰাইচ ঘিঁউ এনেকুৱাবিলাক চাই চাই বনাইছিলোঁ আৰু প্ৰথম বনোৱাৰ পাছতো আকৌ জোখ জোখবিলাক জনা নাছিলোঁ মই বনোৱাৰ ওপৰত মানে কিমান পৰিমাণৰ পানী দিব লাগে কিমান পৰিমণৰ চাউল দিব লাগে পাঁচটা মানুহৰ কাৰণে বনাবলৈ হ'লে কিমান পৰিমাণৰ দিব লাগে এইখিনি মোৰ একোৱে আইডিয়া নাছিল ফাৰ্ষ্ট টাইম তাৰ পিছত লাহে লাহে মই প্ৰথমবাৰ ট্ৰাই কৰিলোঁ বনাবলৈ প্ৰথমতে মই ট্ৰাই কৰা পাছত আকৌ বনালোঁ বনোৱাৰ পাছত খাবলৈ বা কেনেকুৱা হ'ব কি হ'ব এইবিলাক জনা নাছিলোঁ যদিও তেনেকেই বনাবলৈ চেষ্টা কৰিলোঁ বনোৱাৰ পাছত বনাই প্ৰথমতে মই তেলখিনি দি পেলাই ফ্ৰেঞ্চবিন কাজু বাদাম কিচমিচ আৰু ফ্ৰেঞ্চবিন গাজৰ এইখিনি গোটেইখিনি ফ্ৰাই কৰি পেলাই তাৰ পাছত চাউলখিনি দিলোঁ চাউলখিনি দিয়াৰ পাছত অলপ টাইম ফ্ৰাই কৰি পেলাই পানী চানী দি পেলাই তাত চিটি মাৰি ঘিউঁ অলপ দি পেলাই চিটি মাৰি দিলোঁ তাৰ পিছত অলপমান অঁ তাত আৰু অলপ নিমখো এড কৰি দিলোঁ তাৰ পিছতে জানা নাছিলোঁ কেনেকুৱা কি হ'ব প্ৰথম দিনাটো বনাওঁতে ইমান ভাল হোৱা নাছিলে খাবলৈ নেক্সট টাইম আকৌ যেতিয়া মই বনাইছিলোঁ তেতিয়া অলপমান ভাল হৈছিলে তেতিয়া মই গম পাইছিলোঁ যে ইয়াৰ জোখটো কিমান পৰিমাণৰ পানী দিব লাগিব কিমান পৰিমাণৰ চাউল দিব লাগিব বা কিমান পৰিমাণৰ চবজি নিমখ সেইখিনি কিমান পৰিমাণটো হ'লে মানে ভাল হ'ব খাদ্যত একচ্যুৱেলি মানুহে পৰিমাণটোৰ ওপৰতে নিৰ্ভৰ কৰে কিমান পৰিমানৰ কি দিলে খাদ্যটোত টেষ্ট উঠিব যদি সেই পৰিমাণটো নেজানে তেনেহ'লে মানুহৰ খাদ্যটো যিটো ৰেচিপি বনাই সেই ৰেচিপিটো ইমান সোৱাদ লগা হৈ নুঠে আৰু যদি সেই প্ৰতিটো খাদ্য বনাওঁতে যদি মানুহে তাৰ পৰিমাণটো জানে জোখটো জানে মানে ইমানটো পৰিমাণৰ পানী দিব লাগে ইমানটো পৰিমাণত নিমখ দিব লাগে ইমানটো পৰিমাণৰ চেনি দিব লাগে তেতিয়াহ'লে খাদ্য খোৱা খাদ্যখিনি যথেষ্টই সোৱাদ হৈ পৰে আৰু ঠিক তেনেদৰে আৰু এদিন মই খীৰ বনাওঁতে খীৰখিনি বনাওঁতে খীৰ বনোৱাৰ ওপৰত মোৰ একো আইডিয়া নাছিলে না চাউলখিনি প্ৰথম পানীত দি বনাই নে গাখীৰ ধালি দিয়ে এনেকুৱা নিচিনা একো আইডিয়া নাছিলে আৰু নাছিলে লাষ্টত চাই চাই ইউটিউবত চাই চাই বনাই বনাই মই ৰেচিপিবিলাক লাহে লাহে শিকিবলৈ ধৰিলোঁ আৰু তেতিয়াৰ পৰাই মই ৰন্ধা বঢ়াত আৰু আৰু উৎসাহ বাঢ়িলে উৎসাহ উঠিলে আৰু ৰন্ধা বঢ়া কৰোঁতে বহুতখিনি টাইম গুচি যায় কিন্তু বনাইয়ো যথেষ্টখিনি ভাল লাগেগৈ